ক'ভিডৰ ভেকচিনবিলাকৰ বিষয়ে এই নানা কথা আমাৰ জনসাধাৰণৰ মাজত ওলাইছিল ভেকচিনৰ কিছুমান বেয়া মানে বেয়া দিশত এইবিলাক যেন জনসাধাৰণক ও প্ৰদান কৰিলে